অধিক লোকৰ বাবে খাদ্য প্ৰস্তুত কৰওঁতে অকলশৰীয়া হ'লে বহুত কষ্টৰ সন্মুখীন হ'বলগীয়া হয় অধিক লোকৰ বাবে খাদ্যবস্তু প্ৰস্তুত কৰোঁতে অকল অকলে কৰাতকৈ অলপ সমূহীয়াভাৱে যদি কৰা যায় তেতিয়া অলপ কম সময়তে খাদ্যবস্তুটো প্ৰস্তুত কৰা হয় আৰু এই অভিজ্ঞতাটো মোৰ যথেষ্ট আছে কাৰণ মই অকলশৰীয়াকৈ খাদ্যবস্তু প্ৰস্তুত কৰোঁতে যিটো সময় লাগে সেই সময়ত মই কেনেকৈ মোৰ খাদ্য বস্তুৰ তালিকাখন মই তাত থাকিব মোৰ খাদ্য বস্তু মই তাত কি কি মই খাদ্য অধিক লোকৰ বাবে মই প্ৰস্তুত কৰিম বা বনাম সেইখিনি বস্তু মই আগতেই প্ৰিপেয়াৰ কৰি ল'ব লাগিব আৰু সেইখিনি মোৰ তালিকাত থাকিব অধিক লোকৰ বাবে খাদ্য বস্তু প্ৰস্তুত কৰোঁতে সেই তালিকাত মোৰ থাকিব অকণমান সহজভাৱেই মই তালিকাখন প্ৰস্তুত কৰোঁ কাৰণ যিখিনি বস্তু মই সেই তালিকাখনত লৈছোঁ যেনে মোৰ থাকিব ছিম্পুল ভাত থাকিব আৰু খাহী মাংস থাকিব এখন নিৰামিষ মিক্স চবজি আৰু এখন থাকিব চাটনি থাকিব আচাৰ থাকিব আৰু এটা ছালাড থাকিব এইকেইটা বস্তু প্ৰথমে মই মোৰ মাংসৰ ৰেচিপিটো মই প্ৰথমতে বনাই ল'ম মাংসটো মই প্ৰথমতে আগতেই প্ৰস্তুত কৰি ল'ম কাৰণ খাহী মাংস বনাবলৈও অধিক সময়ৰ প্ৰয়োজন হয় গতিকে যিটো বস্তু বেছিকৈ দেৰি লাগে বনাওঁতে সেই বস্তুটো মই আগতেই প্ৰস্তুত কৰি ল'ম তাৰ লগে লগে খাহী মাংস বনো বনাই থকা সময়ত মই মোৰ চাটনিখন তৈয়াৰ কৰি ল'ম আৰু লগতে ছালাডটো মই তৈয়াৰ কৰি ল'ম তাৰপাছতে মই খাহী মাংসখিনি মোৰ ৰেডী হৈ যাব তাৰপাছতে মই পাতিম এটা ছাইডত দালি পাতিম আৰু থাকিব মোৰ নিৰামিষ চবজি গোটেই মিক্স চবজিৰ এখন নিৰামিষ চবজি মই প্ৰস্তুত কৰিম সকলো তাত চবজিৰ সেই তালিকা থাকিব কেইবাবিধো মই তালিকা তাত প্ৰস্তুত কৰিম নিৰামিষ চবজিৰ কাৰণে মই তেনেকৈ গোটেই হ চবজিখিনি বা খাদ্যখিনি অধিক লোকৰ বাবে বনাবলৈ প্ৰস্তুত কৰোঁ আৰু তেনেকৈ কৰিলে অতি সোনকালে হয় প্ৰস্তুত কৰোঁতে আৰু সহজ হয়